এইটো এটা ফ্ৰক কিনিছিলোঁ ফিলিপকার্টৰপৰা বাট এইটো ফ্ৰক কিনিছিলোঁ বাট আহিছে মেক্সি টাইপৰ চো বহুত বেয়া কোৱালিটি আছিলে ৰিফাণ্ডটোতো ৰিফাণ্ডৰো প্ৰব্লেম হৈ আছিলে মানে পইচাটো একদম ৰিফাণ্ডে হোৱা নাই তিনিশ টকাৰ আছিলে আৰু মোৰ সেইটো তিনিশ টকাটো এনেই ৱেষ্টেই গ'ল সেইটো ভালকৈ সিহঁতে ৰিফাণ্ডে কৰা নাই কাপোৰটো লৈ গ'ল ৰিটাৰ্ন লৈ গ'ল ৰিটার্ন লৈ পেলাই বাট ৰিফাণ্ড ৰিফাণ্ডটো প্ৰব্লেম হৈ গৈছে সেই কাৰণে ফ্লিপকাৰ্টৰপৰা মই এতিয়া নিকিনোৱে একো বস্তু ভালকৈ ভাবি চিন্তি কিনিম কিয়বা কৰিলে সেইটোতো কোনেও গ'ম নাপায় ন যেতিয়া অভাৰঅল অনলাইন প্লেটফর্ম হয় অনলাইনতো দিগদাৰ হ'বই ভালকৈ কেতিয়াবা ডেলিভাৰীৰো প্ৰব্লেম হৈ যায় ক'ৰবাত ডেলিভাৰী কৰিব লাগে ক'ৰবাত আহি যায় আৰু কাপোৰটোতো সেইটোতো বেড এক্সপিৰিয়েন্স হ'লেই ইমান ধূনীয়াকৈ এটা ফ্ৰক দিছিলোঁ মানে ছি কুৱালিটী মানে ওভাৰঅল উল্টাটোৱে আহিছে যি কিনিছিলোঁ একদম উল্টাটো আহিছে এনেকৈ বেলেগ অঁ বেলেগ ফ্ৰক এটা দিছিলোঁ বাট আহিছে কিবা মেক্সি টাইপৰ চো সেনেকুৱা বেয়া হৈ যায় সিহঁতৰ লগত ভালকৈ আমি পিন্ধিব নোৱাৰোঁ